মোৰ জ'ক' ভেলিৰ ট্ৰেকটো সম্পূৰ্ণ হোৱা অনুভৱ খুবেই ভাল আছিল আৰু যিহেতু মই পাহাৰীয়া এ এলেকা খুবেই ভাল পাওঁ সেইবাবে ছ'চিয়েল মেডিয়াতে হওক বা টিভি তেই হওক যেতিয়া মই লোকক পাহাৰত ট্ৰেকত যোৱা দেখোঁ তেতিয়া মোৰো খুব মন যায় তাত যাবলৈ